বিক বিকশিত পৃথিৱীৰ ওপৰত দৃষ্টিভংগী বুলি ক'বলৈ গ'লে সময় গতিশীল সময়ৰ লগে লগে সকলো সলনি হয় মানুহ সলনি হয় প্ৰকৃতিও সলনি হয় ঠিক তেনেকৈ আমাৰ প্ৰকৃতিখনো সলনি হৈছে আৰু পৃথিৱীখনত মানুহৰ থকা খোৱা পিন্ধন উৰণ আদিও সলনি হ'ব ধৰিছোঁ ধৰিছে সাধাৰণতে আগতে দেখা পোৱা যায় যে মানুহৰ ঘৰবিলাক বাঁহ বেত খেৰ আদিৰে সজা আছিল কিন্তু এতিয়া লাহে লাহে মানুহে এতিয়া লাহে লাহে মানুহে ইটা বালি চিমেণ্ট আদিৰে ঘৰবিলাক বনাবলৈ আৰম্ভ কৰিছে গতিকে সলনি হয় সলনি হৈছে মানুহৰ থকাৰ ধৰণ ঠিক তেনেকৈ মানুহৰ খাদ্য খাদ্যবিলাকো সলনি হৈছে আগতে মানুহে সাধাৰণতে খেতি বাতি কৰিলে জৈৱিক পদ্ধতিৰে খেতি কৰিব কৰিছিল আৰু সেই তেনেকুৱা ধৰণৰ খেতি খাইছিল কিন্তু আজিকালি কিটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰি এইবিলাক নানা ধৰণৰ শাক পাচলি এইবিলাক কৰা আৰম্ভ কৰিছে আৰু সেইবিলাক কৰি খো খোৱা আৰম্ভ কৰিছে গতিকে গতিকে পৃথিৱীখনত তেনেকৈ খোৱাৰ ধৰণটো সলনি হৈছে আনহাতে যদিও যদিও পৃথিৱীখন বিকাশ হৈছে কিছু ক্ষেত্ৰত পৃথিৱীখনৰ পৃথিৱীখনৰ পৰিৱৰ্তন হ'লেও আৰু কিছুমান ক্ষেত্ৰত বাধা আহি পৰে পৃথিৱীখনত নানা ধৰণৰ আজিকালি উদ্যোগ প্ৰতিষ্ঠান আদি গঢ় লৈ উঠিছে তাৰ ফলত জলবায়ু জলবায়ুৰ উষ্ণতা বৃদ্ধি পাইছে আৰু এই বৃদ্ধি উষ্ণতা বৃদ্ধিৰ ফলতে এই উষ্ণতা বৃদ্ধিৰ ফলতে এই নানা ধৰণৰ উত্তাপ বৃদ্ধি হৈ গোলকীয় উষ্ণতা বৃদ্ধি হৈ পৰিছে সেয়েহে বিকশিত বিকশিত পৃথিৱী